হয় মই নিজকে খেলত ভাল বুলি গণ্য কৰোঁ খেল মহাৰণত ওলাই গৈছিলোঁ তাতে ৰানিঙত ছিলেক্ট হৈছিলোঁ হাণ্ড্ৰেড মিটাৰ ৰেচত টু হাণ্ড্ৰেড মিটাৰ ৰেচত তেনেকে এটা ক্ৰিকেটৰ টীম আছে ক্ৰিকেটৰ টীমতো ছিলেক্ট হৈছিলোঁ ষ্টেট লেভেল খেলিছিলোঁ ছিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ ৰানিঙতো গ'ল্ড মেডেল ষ্টেট খেল মহাৰণতো পাইছিলোঁ তেনেকে আৰু খো খো খো খো খেলতো ভাল তাতো পাওঁ মেডেল পুৰস্কাৰ খো খো নটাত আছিলে আমাৰ টীমত নজনী ছোৱালী নজনী ছোৱালী টীমত ভালেই তেনেকে আৰু বাকী কাবাডী কাবাডীটো ঠিকেই কাবাডীটো এনেই খেলা হয় তেনেকে পাৰ্টিচিপেট কৰা নাই ক'তো এনেই খেলা হয় আৰু ৰেচটো ৰেচটো বহুততে খেলা হৈছে বহুত মানে এনেকে গাঁওবিলাকত খেল পাতিলে তেনেকেই দৌৰত পাওঁ যথেষ্টখিনি পাইছোঁ মেডেল তেনেকে খেল মহাৰণত তেনেকে ওলাই গৈ পঞ্চায়তত পঞ্চায়তৰ ভিতৰতো পাইছোঁ তাপা লাহেকে পঞ্চায়তৰ ভিতৰত পাইছিলোঁ ফাষ্ট হাণ্ড্ৰেড মিটাৰ ৰেচত ফাষ্ট ছিলেক্ট হৈছিলোঁ তাৰ পৰাও আকৌ ডিষ্ট্ৰিক্ট লেভেলত আহিলে ডিষ্ট্ৰিক্ট লেভেলত ছিলেক্ট হৈছিলোঁ তো ফাৰ্ষ্ট হ'ব নোৱাৰিলোঁ বাট হয় পালোঁ কিবা এটা তাৰপিছত আকৌ এতিয়া তেনেকেই খেলা হয় বাট ৰানিংটোৱে ভাল আৰু বেষ্ট চবতকে তেনেকে ৰাতিপুৱাও প্ৰেক্টিছ কৰা হয় দৌৰ কেতিয়াবা ৰাস্তাত নহ'লে ফিল্ডত ৰানিং তেনেকেই আৰু সদায় প্ৰেক্টিছ নহ'লেও হৈ থাকে কৰি থাকোঁ কেতিয়াবা মাজে মাজে কেতিয়াবা নহয় আৰু প্ৰায়ে হৈ থাকে প্ৰেক্টিছ মাজে মাজে ৰাতিপুৱা প্ৰেক্টিছটো ভাল লাগে ৰাতিপুৱা সোনকালে শুই উঠি ৰানিঙত গৈ ৰানিং কৰি অলপ জগিং কৰি এইবিলাক ভাল লাগে তাৰপিছত আৰু এক্সাৰছ এক্সাৰচাইজো অলপ য়োগাও অলপ চব ধৰণৰ কৰা হয় অলপ চলপ ইমানে